হয় হয় কওকচোন হয় হয় ক'ত যাব আপুনি হয় হয় হয় হয় মানে অল ট'টেল এঘাৰজন মানুহ অ' দহজন হয় হয়

হয় হয় অ' হয় আমাৰ এইটো আমাৰ ইয়াত পেকেজ হিচাপেও আছে বা আপুনি যদি এতিয়া ছিংগলকৈ বোলে অকল গাড়ীখন ভাড়া কৰি পেলাই যাব বিচাৰে হয়তো আছে কিন্তু মানে আপুনি যিহেতু দহজন বা এনেকৈ বহুত কেইজন মানুহ যাব ছ' আমি এইটো প্ৰিফাৰ কৰিম যে আপোনালোকে পেকেজ হিচাপে লৈ লওক পেকেজ হিচাপে লৈ ল'লে আপোনালোকৰ ধৰক ছেভিংচো ছেভিংতো হ'ব আৰু প্লাছ আপোনালোকৰ সুবিধাও হ'ব আপুনি ঘূৰিবও পাৰিব গোটেইখিনি জেগা থকা কৰা খিনিও আমি মিলাই দিম ছ' আমাৰ পেকেজ হিচাপে যদি ক'বলৈ যাওঁ আপোনাৰ এইটো আপোনাৰ আহিব গোটেইখিনি টেন থাউজেনত পৰিব আপোনাৰ টেন থাউজেনত আপোনাৰ অ' হয়

অ' আপোনাৰ টেন থাউজেণ্ড পাৰ পাৰ্চনকৈ পৰিলে ধৰক আপোনাৰ এইফালে থকা কৰা আপোনাৰ ৰুম চুম গোটেইখিনি আপোনাৰ ভাল হোটেলত আমি গোটেইখিনি কৰি দিম হোটেল আমাৰ আছে তাৰপিছত আপোনালোকে ঘূৰাৰ ধৰক আপোনাৰ ৰাতিপুৱাৰ পৰা য'ত য'ত ঘূৰে আপোনালোকৰ তেনেকৈ ডেষ্টিনেশ্যন দি দিয়া হ'ব যে এইখিনি ডেষ্টিনেশ্যন ঘূৰিব পাৰিব ত' সেইখিনি ডেষ্টিনেশ্যন আপোনালোকৰ গোটেইখিনি ঘূৰাই কৰি আপোনালোকে যদি বজাৰ কৰে আপোনালোকে বজাৰ কৰি পেলাই তাৰপাছত বেক টু ৰুম তাৰপাছত আপোনালোকৰ হোটেলত ধৰক আপোনালোকৰ তিনি টাইমৰ খোৱা কৰা গোটেইখিনি আহি যাব তাৰপিছত থকা কৰা সেইখিনি গোটেইখিনি ইনক্লুডেদ হয় আমাৰ এইখিনি পেকেজত হয় হয় হয় আমাৰ এইটো গুৱাহাটী পৰা গুৱাহাটীলৈকে হয় হয় হয় হয়তো ডিছকাউণ্টটো ডিছকাউণ্টটো ধৰক আমি আপোনাক এতিয়া ইয়াততো ধৰক হেৰিতো কৰিব নোৱাৰিম বাৰু আপুনি এটা কাম কৰক আপুনি আহক আপোনাৰ যেতিয়া কনফাৰ্ম হৈ যাব গোটেইখিনি আমি হয় কিবা এটা মিলাই ল'ম আৰু অলপমান কিবা এটা তেনেকৈ মিলাই মেলি ল'ম আৰু দিয়ক অ' আপোনাৰ এইটো আপোনাৰ তিনিদিন হ'ব

টু নাইট থ্ৰী ডেইজ হয় হয়

অ' হয় হয় আপোনালোকে এইটো বস্তুটো আপোনালোকে কথা পাতি লওক কথা পাতি পেলাই আপোনালোকে ডিছকাছ কৰি লওক গোটেইখিনি ডিছকাছ কৰি পেলাই মোক ফোন কৰিলে হ'ল বা আপুনি যদি ওচৰতে আছে আপুনি মোক ভিজিত কৰক ভিজিত কৰি পেলাই আমি আপোনাক গোটেই প্লেনখিনি বুজাই দিম আপোনালোকক ডেষ্টিনেশ্যনখিনি দেখাই দিম তাৰপাছত হোটেলখিনি দেখাই দিম গোটেইখিনি আপোনালোকক দেখাই দিম আৰু অ' অ'

হয় হয় হয় নিশ্চয় নিশ্চয় মই আপোনাক এইটো মই এতিয়া ফৰৱাৰ্ড কৰি দিম দিয়ক হয় হয়